মই বাইকিঙৰ সময়ত অর্থাৎ ক'ৰবাত যোৱাৰ আগত গোটেইখিনি মোৰ তাত যোগাৰ আছেনে মই চাই লওঁ যেনে হঠাৎ চকা এটা পামচাৰ হ'ল তাক খুলিব পৰা যোগাৰখিনি আছেনে আৰু লগত মোৰ সাধাৰণ কিবা খুন খোল তাত মানে দৰৱ পাতি অলপ কিবা আছেনে মেডিচিন কিবা আছেনে সেইখিনি মই চাই লওঁ আৰু মেইন কথা হ'ল বাইকিং চলোৱাৰ আগতে মোৰ কাগজ পত্ৰখিনিও মোক ক্লিয়াৰ লাগিব যেনে লাইচেঞ্চ আৰ চি পলুশ্যন এইবোৰ ক্লিয়াৰ থাকিব লাগিব এইবোৰ ক্লিয়াৰ নাথাকিলে মই গাড়ী কেতিয়াও উলিয়াই নিনো আৰু মই এতিয়া বাইকিং নকৰোঁ আৰু এইবোৰ থাকি এইবোৰ গোটেইখিনি হোৱাৰ পিছতহে মই ওলাই যাওঁ আৰু গোটেই যোৱাৰ আগ বাইকিং কৰি থকাৰ সময়ত মই নিজৰ ছাইডটো মই নিজেই ঠিকে ৰাখোঁ আৰু বেছি জোৰত মই গাড়ী কেতিয়াও নাযাওঁ আৰু পাহাৰীয়া ৰাস্তাত মই গাড়ী সচৰাচৰ চলাই নাযাওঁ চলাই নাযাওঁ মানে মই পাহাৰীয়া ৰাস্তাত গাড়ী নিনোৱেই এইখিনি হ'ল মোৰ বাইকিঙৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কোৱা কথা